মই বিশ্বাস কৰোঁ গছতো জীৱন আছে বুলি কাৰণ আজি মানুহৰ দৰে আজি অন্য জন্তুৰ দৰে গছ গছনিও লহপহকৈ বাঢ়ি আহিছে তেওঁলোকো গুটি মেলি এটা জীৱন প্ৰক্ৰিয়াত এটাৰ পাছত এটাকৈ চলি গৈ আছে তেওঁলোক জড় পদাৰ্থ বিশেষভাৱে আমি হৈছে জীৱ পাৰ্থক্য ইমানেই আছে কিন্তু জীৱন বুলিবলৈ হ'লে উদ্ভিদতো মানে গছতো জীৱন আছে বুলি মই ভাবোঁ কাৰণ তেওঁলোকো এটা প্ৰক্ৰিয়াৰদ্বাৰাই প্ৰজন্মৰ পাছত প্ৰজন্ম বৃদ্ধি পাই গৈ আছে আৰু আমি মানুহ বা জড় জীৱ সকল আমি যিভাৱে আমি ইটোৰ পাছত সিটো আমি বংশানুক্ৰমে গৈ আছোঁ সেইধৰণে ধৰণে গছ গছনিও নিজৰ বংশানুক্ৰমেই ইটোৰ পাছত সিটো স্তৰ গৈ আছে গতিকে ইয়াক মই জীৱন আছে বুলিয়ে ভাবোঁ